মই সাঁতোৰা সময়ত অনুভৱ মানে কি আৰু অকণমান ভয় লাগে কিবা কিবি জোক চোক ওলায় বুলি নদীয়ে নদীত পুখুৰীত বাৰু জোক চোক নাই কিন্তু নদীত আছে নহয় আকৌ জোক সেইটো কাৰণে ভয় লাগে বাকী এনেই ভালেই লাগে অনুভৱটো সাঁতুৰিবলৈ কিমান ঠাণ্ডা লাগে গাটো গৰম দিনত সেইটো সাঁতোৰাবোৰেহে জানিব সাঁতুৰিবলৈ মোক প্ৰথম সৰুতে বাৰু সাঁতুৰিবলৈ নেজানোৱেই আমাৰ তাত সাঁতুৰিবলৈ একো সুবিধাও নাই যিহেতু আমি নগৰত থকা মানুহ সেইটো কাৰণে তাত পুখুৰীও দেখা পোৱা নাই নদীও দেখি পোৱা নাছিলোঁ মামাহঁতৰ ঘৰলৈ গ'লে যেনিবা পাওঁ আৰু নদী দেখা পাইছিলোঁ নদীত মাহীহঁতৰ লগতে অকণমান ইনেই শিকিছিলোঁ তেতিয়া সৰুতে পুৰা গৰম বন্ধতহে যোৱা হয় আৰু বা স্কুল চিস্কুল বন্ধ থাকিলেহে যোৱা হয় বাদ বাকী যোৱা নহয়েই সেইকাৰণে ইমান শিকা নাছিলোঁ সৰুতে এনেই আৰু অলপ

এতিয়া ল'ৰাাহঁতে শিকিছে সাঁতুৰিবলৈ কি হয় ভালকৈ নেজানে আমাক মানুহজনে ভালকৈ জানে সাঁতুৰিবলৈ বাৰু সাঁতুৰিবলৈ গ'লে আৰু কি লাগে আৰু সাঁতোৰাটোত বিৰাট ভাল লাগে পানীৰপৰা আহিবলেই মন নেযায় সাঁতুৰিব জানো নেজানো কথা নাই মুঠতে ভাল লাগে আৰু বহুত পানীত থাকি সাঁতুৰিবলৈ আৰু কি মাহীহঁতৰ লগত যাওঁতে যেনিবা এই গৰু লৈ যায় নদী পাৰ কৰোঁতে সেয়া চাই থাকোঁ আৰু নদীত ঢেৰ পানী হয় তেতিয়া আগৰ দিনত এতিয়া নেজানো এতিয়া গৈ পোৱাই নাই নহয় বহুত দিন হ'ল পানীৰ দিনত এতিয়া সাঁতুৰিব ইয়াতে নদী পাইছোঁৱেই আৰু য'ত বিয়া হৈছোঁ ওচৰতে নদী আছে পুখুৰী আছে তাতে মাজে মাজে সাঁতুৰি থকা হয় আৰু সাঁতোৰা মানে কি সাঁতুৰিম বুলি নহয় মাছ ধৰিবলৈ যাওঁ বুলি সাঁতুৰি থকা হয় তেনেকৈ অলপ অলপকৈ সাঁতু শিকিছোঁ সাঁতুৰি কিমান ধুনীয়া লাগে আকৌ যাওঁ যাওঁ লাগি থাকে যেনিবা গ ৰ'দ দিলেই যাওঁ যাওঁ লাগে কিন্তু কি হ'ব বেছি ৰ'দত সাঁতুৰিবলৈ গ'লেও জ্বৰ হ'ব নহয় সেইকাৰণে সিমান যোৱা নহয় আৰু মাজে মাজে যাওঁ সাঁতুৰিবলৈ বহুত ভাল লাগে